পৰিয়ালৰ বাবে ৰন্ধা স্বাস্থ্যকৰ খাদ্য বুলি ক'লে চফা চিকুণকৈ ৰন্ধা যিকোনো খাদ্য স্বাস্থ্যকৰ হ'ব পাৰে তাৰ ভিতৰত মাছ মাংস বা শাক পাচলি বেছিকৈ ব্যৱহাৰ কৰি ৰন্ধা খাদ্য হৈছে স্বাস্থ্যকৰ খাদ্য শাক পাচলিৰ ব্যৱহাৰে খাদ্যক বেছি স্বাস্থ্যকৰ কৰি তুলে বা খাদ্যত ফল মূলৰ ব্যৱহাৰে বেছি স্বাস্থ্যকৰ কৰি তুলিব আৰু মাছ মাংস শাক পাচলি ফল মূল যিয়েই নহওঁক কিয় ৰন্ধাৰ আগতে ভালদৰে ধুই চফা চিকুণ কৰি লোৱাটো বেছি দৰকাৰী তাৰপিছতহে ৰান্ধিবৰ কাৰণে যোগ্য হয় আৰু ৰান্ধোতে যিমান পাৰি বজাৰৰ পৰা কিনি অনা মা মছলা নিদিয়াকৈ নিজৰ ঘৰতে ব্যৱহাৰ কৰিব পৰা বা ঘৰুৱা মা মছ মছলাৰ ব্যৱহাৰে খাদ্যত বেছি উপযোগীও কৰি তুলে স্বাস্থ্যকৰো কৰি তুলে আৰু তাৰ সোৱাদটো ভালে থাকে পাচলৰ পৰা পোৱা বিভিন্ন খাদ্যৰ ভিতৰত যে বতৰৰ পাচলি বতৰৰ পাচলিৰ পৰা ৰন্ধা খাদ্য বেছি উপযোগী হয় মানে বিভিন্ন বতৰত বতৰৰ ফলেও খাদ্যক বেছি স্বাস্থ্যকৰ কৰি তোলে আৰু তেনেকুৱা শাক পাচলি ফল মূল ব্যৱহাৰ কৰি যিকোনো ধৰণৰ খাদ্য ৰান্ধ ৰান্ধিব পাৰি আৰু তেনেকুৱা খাদ্য স্বাস্থ্যৰ কাৰণে উপকাৰী হয়